আমাৰ বিদ্যালয়ত পুথিভঁৰাল আছিল কিন্তু ইমান ডাঙৰ নাছিলে বাৰু অলপ আছিলে কেইখনমান কিতাপ আছিলে তাত ভাল কিতাপ মই পঢ়া কিছুমান কিতাপৰ ভিতৰত ধৰক বুঢ়ী আইৰ সাধু এইখন লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিলে বহুত ভাল বিভিন্ন ধৰণৰ কাহিনী আছে এইটো পঢ়ি থাকিলে পঢ়ি থাকিবলৈ মন যায় তাৰোপৰি আৰু এখন কিতাপ মোৰ মনত পৰে চৰিত্ৰ পাঠ চৰিত্ৰ পাঠ বুলি এখন কিতাপ আছিলে সেই কিতাপখন পঢ়োতে মানে কি মানুহৰ চৰিত্ৰ গঠনৰ বিষয়ত বহুত ভাল জ্ঞান পোৱা যায় তেনেকৈ নীতি শিক্ষাৰ ওপৰত কিতাপ আছিলে সেইখিনি আমি পঢ়িছোঁ তাৰোপৰি সৰু সৰু আমাৰ এই কবিতাৰ কিতাপ আছিলে সেইখিনি পঢ়া হৈছে গতিকে এনেধৰণৰ বহুত কিতাপ আছিলে একেবাৰে বেছি নাই কিন্তু পঢ়িব পৰাকৈ আমাৰ স্কুলত কিতাপ আছিলে